হেল্ল' এইটো ডিব্ৰুগড় ৰেষ্টুৰেণ্টত হয় নে বাৰু মই মানে এইবাৰ মোৰ বাৰ্থডে'টো অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ লগৰবোৰক লগতে ঘৰৰ মানুহকো এইটো খোৱা বোৱাৰ কাৰণে আপোনাৰ তাৰপৰাই ৰেষ্টুৰেণ্টৰপৰাই বস্তু অলপ আনিম বুলি ভাবিছোঁ এইটো ম'ম' ফ্ৰাই ৰাইচ চিকেন এনেকৈ চাহ আৰু মিঠাই চিঠাই অলপ আনিম বুলি ভাবিছোঁ আপোনাৰ ৰেষ্টুৰেণ্টৰপৰাই কিবা ডিছকাউণ্ট চিছকাউণ্ট পাম নে বাৰু যদি ডিছকাউণ্ট চিছকাউণ্ট থাকে তেতিয়া আপোনাৰ তাৰপৰাই আনিম বুলি ভাবিছিলোঁ আৰু